আমাৰ পিছ চোতালত বা বাগিচালৈ চৰাইক আকৰ্ষিত কৰাৰ বাবে মই বিভিন্ন ধৰণৰ নানা ৰঙৰ ফুল বাগিচাখনত ৰুম আৰু ঠিক তেনেদৰে বাগিচাখনো আমি প্ৰতিপালিত কৰিব লাগিব পানী বাগিচাত নিয়মিতভাৱে পানী দি আৰু বাগিচাখন সূৰ্যৰ পোহৰ পৰা জেগাত স্থাপিত কৰি আমি ঠিক তেনেদৰে বাগিচাখন ভালদৰে বনাই ল'ব লাগিব তেতিয়া চৰাইবোৰে ৰং বিৰঙৰ ফুলবিলাক দেখিব আৰু তাত যে বিভিন্ন ধৰণৰ পখিলাবিলাকো দেখিব চৰাইবিলাকে নিজে নিজে বাগিচাখনলৈ আহিব আৰু ঠিক তেনেদৰে চৰাইবোৰে আকৰ্ষিত হ'ব আৰু আমি চৰাইবোৰক আমাৰ আমি যিহেতু গাঁও অঞ্চলত বাস কৰোঁ আৰু আপোনালোকে সবেই জানেই যিহেতু চৰাইবিলাক প্ৰাকৃতিকভাৱে প্ৰাকৃতিক পৰিৱেশত থাকি ভাল পায় বা প্ৰকৃতিৰে বস্তু তেওঁলোকে প্ৰকৃতিত বিভিন্ন খাদ্য পায় বা প্ৰকৃতিত পানী খাবলৈয়ো পায় কিন্তু যদি চহৰ অঞ্চলত যদি বাস কৰিলোহেতেনে মই তেনেহ'লে চৰাই চিৰিকটিৰ বাবে এটা পাৰ্টত এটা পাত্ৰত নিয়মীয়াকৈ পানী ৰাখিলোহেতেন আৰু চৰাইবিলাক খাবলৈ দিবলৈ মুৰি চিৰা বা চাউল এনেধৰণৰ বস্তুবিলাক দিলোঁ হয় কিছুমান চৰাই চিৰিকটিক বিস্কুত বা নানা ধৰণৰ চা চানা সামগ্ৰীৰ আৰু গাখীৰো দিব পৰা যায় ঠিক তেনেদৰে আমি চৰাই চিৰিকটি সমূহকো খাদ্যৰ ব্যৱস্থা কৰিব পাৰোঁ আৰু পানীখিনিৰ ব্যৱস্থাও কৰিব পাৰোঁ পানী যিহেতু অপচয় কৰিব নালাগে সেই পানী সংৰক্ষিত কৰিবই লাগে সেই পানী সংৰক্ষণ কৰি কিনে আমি জীৱ জন্তু আৰু চৰাই চিৰিকটিৰো জীৱন বচাব পাৰোঁ